হয় অসমৰ ভূগোলে ইয়াৰ অৰ্থনীতি আৰু ইয়াত গঢ়ি থকা উদ্যোগসমূহক বিশেষভাৱে প্ৰভাৱিত কৰে যিহেতু আমি সকলোৱে জানোঁ যে আমাৰ অসমখন এখন নদী মাতৃক দেশ আমাৰ অসমত দুখনকৈ প্ৰধান নদী আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক লগতে ইয়াত বৰাক নদীৰো বহুকেইখন উপনৈ আছে আৰু ব্ৰহ্মপুত্ৰৰো সাতাৱন্নখন প্ৰায় সাতাৱন্নখন উপনদী আমাৰ অসমত পোৱা যায় আৰু আমাৰ ইয়াতে অসমতে বিখ্যাত বিখ্যাত চাৰি পাঁচটা ডেম অৰ্থাৎ আমাৰ যি জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে যি প্ৰজেক্ট আছে সেইসমূহ বহোৱা হৈছে যাৰপৰা আমাৰ বিদ্যুৎ উৎপাদন হয় আমাৰ অসমৰ লগতে আমাৰ যি বৰ্হি ৰাজ্য আছে তালৈও এক বিদ্যুৎ আমদানি ৰপ্তানি কৰাৰ ব্যৱস্থা আছে যিটো আমাৰ অৰ্থনীতিত এক আলোড়নৰ সৃষ্টি কৰি আছে লগতে দ্বিতীয়তে হ'ল যে আমাৰ নদীসমূহ সেই যি মানে বানপানী হয় নদীত যি বানপানী হয় সেই নদীয়ে কি কৰে বানপানী হোৱাৰ ফলত আমাৰ কাষৰীয়া যিবোৰ মাটি সেইসমূহত পলস পেলায় গতিকে পলস পেলোৱাৰ ফলত আমাৰ মাটিটো অত্যাধিক সাৰুৱা আমি জানো যে আমাৰ অসমৰ মাটিত একো মানে সাৰ পানী দিবই নেলাগে নিজে নিজে একো একোটা গছ উৎপন্ন হয় একো একোটা পুলি নিজে নিজে উৎপন্ন হয় গতিকে আমাৰ নদী কাষৰীয়া অঞ্চলত যেতিয়া আমাৰ বানপানী হয় বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰে কিন্তু তাৰ ফলতে তাৰ লগতে মানে আমাৰ যিসমূহ কৃষক আছে কৃষক আছে তেওঁলোকৰ তেওঁলোকলৈ মানে এক আশাৰ ৰেঙনি আনি দি থৈ যায় যিহেতু মাটিখিনি পলস পেলাই থৈ যায় আৰু সেইখিনি পলসখিনি কি হয় একো একোটা সাৰ হয় লগতে খেতি কৰিবলৈ একোজন কৃষকে সুবিধা পায় আৰু সেই খেতি ভাল হয় লগতে আমাৰ আমাৰ নদীসমূহৰপৰা জলসিঞ্চন ব্যৱস্থা কৰি খেতিলৈ পানী নিবপৰা এক মানে বিশেষ সুবিধা পোৱা যায় তৃতীয়তে হ'ল যদিও আমাৰ আমাৰ সমতল ভূমিত কি কৰে ধান খেতি কৰা হয় অন্যান্য বেলেগ কিবা খেতি কৰা হয় এতিয়া পাহাৰত কি খেতি কৰিব পাহাৰততো আমাৰ চাহ খেতিয়ে কৰিব লাগিব গতিকে চাহ খেতি কৰিবলৈ হ'লেও নদীৰ পানী যদিও যোগান ধৰিব নোৱাৰি হ'লেও আমাৰ অসমৰ মাটিত কি হয় অসমৰ পাহাৰ অঞ্চলত আমাৰ চাহ খেতি ভাল হয় কিয়নো আমাৰ মই আগতেই কৈছোঁ যে আমাৰ অসমৰ মাটিখিনি হৈছে এক সাৰুৱা মাটি ন সেইবাবে আমাৰ অসমত চাহ খেতি ভাল হয় আৰু আমাৰ অসমতে বিখ্যাত চাহ গৱেষণা কেন্দ্ৰসমূহ আছে যিসমূহ কি হয় অসমতে চাহ উৎপাদন হয় আৰু অসমৰ বাহিৰলৈ বিশ্বৰ বিভিন্ন দেশলৈ চাহ ৰপ্তানি কৰা হয় যাৰ ফলত এক বৃহৎ উদ্যোগিক আন্দোলন গঢ়ি উঠিছে আৰু আমাৰ দেশৰ অৰ্থনীতি আমাৰ অসমৰ অৰ্থনীতিত এক প্ৰভাৱ পেলাইছে আৰু অসমৰ অৰ্থনীতি টনকিয়াল হৈছে বুলি ক'ব পাৰি তাৰপিছতে আহিলে আমাৰ অসমত বহুকেইটা প্ৰাকৃতিক সম্পদৰে গঢ়া ক্ষুদ্ৰ ক্ষুদ্ৰ হওক বা বৃহৎ হওক আমাৰ কিছুমান উদ্যোগ গঢ়ি উঠিছে যিসমূহে আমাৰ অসমৰ অৰ্থনীতিত প্ৰভাৱিত কৰিছে আমাৰ সেই প্ৰাকৃতিক উদ্যোগসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ যে জাগীৰোডত থকা আমাৰ যি কাগজ কলৰ কথা ক'ব পাৰোঁ সেয়াও এক প্ৰাকৃতিক সম্পদৰে যি প্ৰাকৃতিক সম্পদ হৈছে বাঁহ সেই প্ৰাকৃতিক সম্পদৰে কি কৰে আমাৰ কাগজ বনোৱা হয় যি কাগজ অসমৰ লগতে বিভিন্ন দেশলৈ লৈ যোৱা হয় আৰু তাৰপিছতে আহিলোঁ আমি যি পাট মুগা উৎপাদন শিল্প সেইসমূহো কি হয় একো একোটা প্ৰাকৃতিক সম্পদৰে সৃষ্টি হোৱা একো একোটা উদ্যোগ বৃহৎ উদ্যোগ বুলি ক'ম কাৰণ আমাৰ পাট মুগা শিল্প অকল আমাৰ পাটৰ কাপোৰ বা মুগা কাপোৰ আমাৰ অসমতে নিপিন্ধে বিশ্বৰ বিভিন্ন দেশৰ মানুহে ইয়াক লৈ গৈছে সমাদৰ লাভ কৰিছে বিশ্বৰ বিভিন্ন দেশত সমাদৰ লাভ কৰিছে সেই পাট মুগা কেন্দ্ৰ আমাৰ অসমতে আছে আৰু তাৰপিছতে আকৌ আমি ক'ব পাৰিম যে মুখাশিল্প যিটো মাজুলীত আছে সেয়াও এক আমি ক্ষুদ্ৰ উদ্যোগ বুলি ক'ব পাৰোঁ ক্ষুদ্ৰ মানে বৰ্তমান আমি ইয়াক বৃহৎ বুলিও ক'ব পাৰোঁ যিহেতু আমাৰ বিশ্বক কি বিশ্বত মানে মুখাই বিশেষ সমাদৰ লাভ কৰিছে আৰু এই সমাদৰ লাভ কৰাৰ লগতে এটা অৰ্থনৈতিক দিশত এটা আলোড়নৰ সৃষ্টি হৈছে তেওঁলোকে জীৱিকা উৎপাদন কৰিব পাৰিছে এই মুখাৰ জৰিয়তে আৰু সেই সম্পদসমূহ প্ৰাকৃতিক সম্পদৰ পৰাই অহা একো একোটা ক্ষুদ্ৰ উদ্যোগ ইয়াৰ উপৰিও মেটেকা আদিৰে কিছুমান বস্তু বনাবপৰা সুবিধা হৈছে মেটেকাৰ জৰিয়তে বা বিভিন্ন বাঁহেৰেই হওক সা সঁজুলি সাজি কাঠেৰেই হওক সা সঁজুলি সাজিৰ পৰাই মানুহে জীৱিকা নিৰ্বাহৰ একো একোটা পথ বাছি লৈছে গতিকে মই ভাবোঁ যে আমাৰ অসমৰ ভূগোলে আমাৰ অসমৰ ভূগোলে অৰ্থনীতিত আমাৰ মানে ক্ষুদ্ৰই হওক বা বৃহতেই হওক এই উদ্যোগসমূহ গঢ়ি তোলাত এক বৃহৎ ভূমিকা গ্ৰহণ কৰিছে